হেল্ল' তৃপ্তি ৰেষ্টুৰেণ্ট হয়নে মই দুৱাৰা চুকৰ পৰা চিলমিল সপোন হাজৰিকাই ক'লোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টলৈ মই অলপ আগত এটা অৰ্ডাৰ দিছিলোঁ বিছটা লালমোহন বিছটা ৰচগোল্লা আৰু দহটা চিকেন চাউ মিন ডেলিভাৰী বয়জনে ঠিকে দিলেহি মই পে'মেণ্টো কৰিলোঁ যেতিয়া মই টোপোলাটো খুলি চাইছোঁ দেখিছোঁ অকল চাওমিনৰ পেকেটটোহে আছে বাকী বিছটা ৰচগোল্লা আৰু বিছটা লালমোহনৰ যে অৰ্ডাৰ দিছিলোঁ সেইটো নাহিলে সেইটো নাইয়ে টোপোলাটোতে নাই মইতো পে'মেণ্টটো ঠিকেই কৰিলোঁ এতিয়া আপোনালোকৰ ফালৰ পৰা সেইটো ভূল হৈছে মোক এতিয়া যিকোনো প্ৰকাৰে ব্যৱস্থা কৰি দিয়ক কাৰণ অলপ পাছতে আমাৰ ঘৰলৈ আলহী আহিব এতিয়া কৰবালৈ গৈ সেইখিনি অনাৰ ব্যৱস্থাও নাই যিহেতু মই অকলশৰীয়াকৈ থাকিব লগা হয় গতিকে এতিয়া ঘৰত যিহেতু আলহী আহিব আপোনালোকে ব্যৱস্থা কৰি সেইটো দিব সময় মতে আহি নোপোৱাটোতো এটা অভিযোগ আছিলেই যথেষ্ট দেৰিকেই ডেলিভাৰী কৰে এতিয়া আজি অৰ্ডাৰ দিয়া বস্তুগিটা পে'মেণ্ট কৰাৰ পিছতো সেই বস্তুকিটা নাই সঠিকভাৱে সেইটো কাৰণে অকণমান অসুবিধাত পৰিছোঁ যিহেতু আমি আপোনালোককেই অৰ্ডাৰটো দি থাকোঁ যিকোনো অকেজনতে আপোনালোককেই বিচাৰোঁ এতিয়া যিহেতু অলপ পাছতে আমাৰ ঘৰলৈ আলহী আহিব এতিয়া হিচাবতকৈতো বস্তুটো যথেষ্ট কমি গ'ল আৰু আলহীও আহি পাবহি ময়ো গৈ আনিবগৈ নোৱাৰোঁ এতিয়া আপোনালোকে যিকোনো প্ৰকাৰে এইটো মোৰ হাতত দিয়ক কাৰণ মই পেমেণ্টটো ঠিকেই কৰি থৈছোঁ আৰু টোপোলাটোত এতিয়া এইটোও নহয় যে মই আনি হেৰুওৱাইছোঁ মইতো পদুলিৰ পৰাই আনিছোঁ গৈ আনি মই ৰুমত ঘৰত খুলি চাইছোঁহি গতিকে মইতো আৰু কৰবাত এৰি থৈ আহিম তেনেকুৱা নহয় গতিকে আপোনালোকৰেই ভূল এইটো চাব আমাৰ গ্ৰাহকৰ কাৰণে এইটো যথেষ্ট অসুবিধাত পৰোঁ আমি সেইকাৰণে পাৰে যদি আমাৰ আপোনালোকৰ সেই মানুহজনক পঠিয়াই দিব আৰু মই যিহেতু পে'মেণ্ট কৰিয়ে থোৱা আছে গতিকে বস্তুকেইটা যাতে সোনকালে দিয়েহি আৰু যিহেতু যথেষ্ট বিপদতে পৰি যোৱা নিচিনা হৈছে ঘৰত আয়োজনো আছে আলহীও আহিব গতিকে আপোনালোকে যদি সেই সহায়টো কৰে তেনেহ'লে মই কৃতজ্ঞ হৈ ৰ'ম আৰু দেই সেইখিনি যাতে কৰে